স্কুলত মোৰ প্ৰিয় বিষয় বা ছাবজেক্ট আছিলে গণিত আৰু মই এই বিষয়টো ভাল পাইছিলোঁ কাৰণ মোৰ ইয়াত ৰুচি আছিল আৰু মই গণিত কৰি ভাল পাইছিলোঁ আৰু বহুত আমোদজনক আছিল আৰু

শিক্ষকজনো বহুত ভাল আছিলে যে ভালকৈ পঢ়াইছিল গতিকে মোৰ ভাল লাগিছিল